অসমত জনপ্ৰিয় কমেডী ক্লাব বা ষ্টেণ্ড আপ কমেডী ইভেণ্ট তেনেকেতো মোৰ এতিয়া মনত নাই কিন্তু বহুতো এনেকুৱা লোক আছে যোনে কমেডীৰ ক্ষেত্ৰত জড়িত যেনেকে আপোনাৰ হৰ্পল শইকীয়া ভাগ্য ব্ৰ এইবিলাক নতুন প্ৰজন্মৰ আপোনাৰ আজিকালি ইউটিউবৰ প্লেটফৰ্মতো যিহেতু বহুত প্ৰচলিত মানুহৰ মাজত মানুহে আজিকালি টিভিতকৈ বেছি ইউটিউব চাই সৰুৰপৰা ডাঙৰ চবেই কাৰণ বিভিন্ন ধৰণৰ কাৰণ আছে সেইটো মানুহে হয়তু টিভিটোৰ আগত বহি টিভিটো চাই থাকিব নোৱাৰিব কিন্তু ফোনটো যিহেতু সদায় লগতে থাকে ক'ৰবাত অহা যোৱা কৰাৰ টাইমটো ফ্ৰী থাকিলে মানুহে ফেচবুক ইউটিউব সেইবিলাক চাই আৰু তাতে আজিকালি বিভিন্ন ধৰণৰ নৱ প্ৰজন্মৰ লোক ওলাই আহিছে ভিডিঅ' বনাই কমেডীৰ ওপৰত তেখেতসকলৰ ভিডিঅ' তেখেতসকলৰ ভিডিঅ'বিলাক বহুত চলে আৰু চোৱাও হয় বাকী আপোনাৰ তেনেকে কমেডী ইভেণ্টবিলাক হয় আপোনাৰ যেনেকৈ আই আই টি আই মাছখোৱা বা সেনেকোৱাবিলাকত জেগাবিলাকত কমেডী শ্ব'বিলাক হয় য'ত অসমৰে হওক বা ভাৰতৰেই বিভিন্ন ধৰণৰ কমেডীয়ানবিলাকক মাতি অনা হয় শ্ব' কৰিবলৈ যেনেকৈ অভিনীত মিশ্ৰ আহি থাকে বহুত অসমলৈ সেনেকৈ মানে শ্ব'বিলাক হৈ থাকে আৰু